এতিয়া ধৰি লওক আমাৰ এতিয়া ঘৰলৈ অতিথি আহিলে এতিয়া ধৰি লওক মোৰ ওচৰতে আছে আমাৰ ঘৰৰ অলপ দূৰ দুঘণ্টা লাগে গাড়ীৰে গ'লে ঢলা শদিয়া দলং দেখাবলৈ লৈ যাওঁ ধৰি লওক টিলিঙা মন্দিৰ আছে টিলিঙা মন্দিৰ লৈ যাম তাৰপিছতে এতিয়া এইফালে কি কয় শিৱধাম আছে শিৱধাম বহুত পুৰণি মন্দিৰ সেইটো মানে ধৰি লওক চাকি তাকি জ্বলাব কাৰণে কোনোবাই যদি চাকি জ্বলাব ইচ্ছা কৰে তেতিয়া লৈ যোৱা লৈ যাব পাৰিম ওচৰতে অৰুণাচল প্ৰদেশ আছে আমাৰ তালৈ প্ৰাকৃতিক দৃশ্যৰ ভৰপূৰ অৰুণাচল প্ৰদেশ খুবেই ধুনীয়া ঠাই মোৰো গৈ ভাল লাগে তালৈ অতিথি আহিলে আচলতে কি বুলি কয় তেনেকৈ ইফালে সিফালে ক'ৰবাত লৈ যোৱা হয়ে এতিয়া অৰুণাচল অৰুণাচলো আমি লৈ যাওঁ ঢলা শদিয়া ব্ৰিজ লৈ যাওঁ টিলিঙা মন্দিৰ আছে আমাৰ ন পুখুৰী পাৰ্ক আছে মুৰুত নন্দন কানন তালৈও লৈ যাব পাৰি ধুনীয়াকৈ সময়টো তাত কটাব পাৰি ধৰি লওক তুমি সন্ধিয়া সময়ত গুচি গ'লা তুমি তাত এক পাক ঘূৰিলা ন পুখুৰী তাত মানে তোমাৰ সময়টো অতিবাহিত হৈ গ'ল তুমি ধুনীয়াকৈ একাপ চাহ খাই গুচি আহিলা ভাল লাগিলে অতিথিও তোমাৰ ভাল পালে হয় নাই হ'বনে